হেল্ল' নমস্কাৰ অঁ এই অঁ ফোনটো এই তেজপুৰৰ সেই মেখেলা চাদৰৰ দোকানত লাগিছে নেকি অহ অঁ অঁ বাইদেউ মানে আপুনি ইউ টিউবত ভিডিঅ' দিয়ে ন অঁ মই মই ভিডিঅ' চাইছোঁ তাৰ পৰাই নাম্বাৰটো লৈছোঁ বাৰু আপোনাৰ অঁ মানে আপুনি মানে এই মেখেলা চাদৰ ঘৰতো দি পঠিয়াই ন হোম ডেলিভাৰী হয় অঁ অঁ ঠিকনা দিয়াই থাকে অঁ পিছত কেইদিন লাগে আহি পাওঁতে কাপোৰ

অঁ তাতকৈ মানে কম দিনত নহয় এদিন এদিন দুদিনত মানে চিলাই মেলিও

সেইটো পইচাটো বেছি ল'ব নে কি নহয় মানে এই কম দিনত দিব যে বেছি কষ্ট হ'বতো ন আপোনালোকৰ

অঁ অঁ কিন্তু চিলাই কৰিয়েই দিব লাগে অঁ অঁ

অঁ বাইদেউ পইচাটো কেনেকৈ দিম অঁ অঁ অঁ ঠিক আছে জিপেও চলিব ন জিপে ফোন পে অঁ অঁ ধন্যবাদ অঁ ধন্যবাদ